হয় মই সামাজিক মাধ্যমত কিছুমান ষ্টৰি বা চৰ্টচ এইবোৰ চাওঁ আৰু মোৰ কোনো ধৰণৰ প্ৰিয় তেনে নৃত্য শিল্পী নাই মই সকলোবোৰ বস্তুৱে ভাল পাওঁ সকলো ধৰণৰ নৃত্যই ভাল পাওঁ সেয়েহে মোৰ তেনেকুৱা প্ৰিয় বুলিবলৈ কোনো নাই আৰু